হেল্ল' হেল্ল' কওকচোন অঁ কওকচোন অঁ হয় হয় অঁ তাৰ কাৰণে এনেই আলোচনা কৰি ল'ব লাগিব আৰু নহয় জানো অঁ তে কিমান কি হয় এতিয়া কনফাৰেঞ্চ হিচাপে হয়নে নে আমাৰ শিক্ষকৰ মাজতে আলোচনাটো হয় কেনেধৰণে কি কৰা যায় সেই বিষয়টো আমি আলোচনা কৰি ল'ব লাগিব

আদৰণি ব্যৱস্থাটো কেনেকৈ কৰা হয় অঁ সেই সেইটোতো আকৌ তাৰপিছত আকৌ আপোনাৰ ধৰক এতিয়া হোৱাটো প্ৰথম অঁ ধৰিলেও নহ'ব প্ৰথমতে আদৰণি ব্যৱস্থাটোহে মেইন অঁ সেই বিষয়ে আদৰণিটো মেইন তাৰপিছত খোৱাটো খোৱাটো এতিয়া অকল চাহ মিঠাই খুৱালে হ'ব জানো কাৰ্যসূচীটো অকন দীঘল হ'ব

অঁ লাগিব ডাইৰেক্টৰ লাগিব নালাগিব জানো সেইখিনি আলোচনা মাধ্য়মে কৰি পেলাব লাগিব অঁ আপুনি মই অকলেতো কৰিব নোৱাৰিম

হয় হয় আৰু হ'ল কি যিহেতু স্কুল খোলাই আছে নহয় জানো আমাৰ অঁ মাজতে কোনবা দিনা এই এইকেইদিনতে আলোচনাটো কৰিব লাগিব অঁ দেৰি কৰি থাকিব নালাগে সোনকাল কৰিব লাগিব অঁ নহয় জানো হ'ব দিয়ক